আপুনি তীৰ্থ গোঁহাই হয়নে আপুনি ধানৰ ব্যৱসায় কৰে অঁ মোক মই অলপ ধানৰ দৰকাৰ হৈছিলে কেই কুইণ্টেল মান দহ কুইণ্টেলমান দিব পাৰিব নেকি দহ কুইণ্টেলমানৰ দৰকাৰ আছিলে দহ দহ কুইণ্টেল আপুনি কেনেকৈ কেনেকৈ দিব পৰা ব্যৱস্থাটো কেনেকৈ কৰিব দিয়া ব্যৱস্থাটো অঁ দিয়া ব্যৱস্থাটো আপোনাৰ আপোনাৰ গাড়ী আছেনে দাম দৰটো তেনেকুৱা কি হ'ব হয় পঁচিছশ পঁচিছশ দচ নিদিওঁ দচ চাৰিশ ভিতৰত দিব পাৰিলে মানে আমাৰ দোকান আছে দোকানৰ গোদামতে দি দিব পা দি দিয়া ব্যৱস্থাটো কৰিলে ভাল হয় অঁ সেইটো এতিয়া দচ তাৰিখৰ ভিতৰত দিব পৰা হ'ব তেতিয়া

অঁ এতিয়া ঠিক আছে দচ তাৰিখৰ ভিতৰতে দিব লাগিব ধান হ'ব তেতিয়া হ'ব ৰাখিছোঁ